হয় মই হেডফোন এডাল আনিছিলোঁ তাতে আপোনাৰ ছাউণ্ড কুৱালিটো ইয়াতে বেছটো ফাটি ফাটি আহে আপোনাৰ ফোনত কথা পাতিলে মাইকটোত ভালকৈ মাতটো নাহে ইফালৰ পৰা শুনি থকাজনে মাতটো ভালকৈ শুনা নাপায়